অঁ এই এনেই আছোঁ ঘৰতে অঁ গৈ আছোঁ এই কলেজ দেওবাৰে বন্ধ থাকিব অঁ দেওবাৰে বন্ধ থাকে দেওবাৰে ওলাবা

কি মোৰ কি নো ল'ম কলেজৰ কাৰণেই বটল কেইটামান তেনে কিবাকিবি আনিম আৰু তুমি অঁ অঁ ওলাম দেওবাৰ মানে অঁ দেওবাৰ মানে ওলাবা সেইদিনাখনেই বন্ধ থাকে আৰু পইচা চইচা পইচাও খুজিব লাগিব ঘৰত

আছে বাৰু অঁ হ'ব যামগৈ বাৰু কিবা এটা কিনি দিব লাগিব মোক

অঁ হ'ব অঁ হ'ব অঁ অঁ ময়ো এনেকৈ এনেকৈ টপ চপ কিবা এটা আনিমগৈ চাগে

অঁ হ'ব